কাপোৰ ধুবলৈ হ'লে আমি চাৰ্ফ চাবোনেই ব্যৱহাৰ কৰোঁ আৰু গৰম ডাঙৰ ডাঙৰ ডাঠ কাপোৰবিলাক ধুবলৈ হ'লে গৰম পানী চাৰ্ফত ভিজাই ধোওঁ সৰু সৰু কাপোৰবোৰ আমি চাৰ্ফত বা চাবোনে ধুই আমি চাফা কৰোঁ তাৰ পাছত বতৰ ডাৱৰীয়া হ'লে আমি ডাঠ কাপোৰবোৰ নোধোওঁ পাতল কাপোৰ ধোওঁ ৰং যোৱা কাপোৰবোৰ আমি একেলগতে ভিজাই থৈ নিদিওঁ চাৰ্ফ দি লগত লগত ধুই দিওঁ পানী বচাবলৈ হ'লে আমি কম পানীতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ কম পানীত ব্যৱহাৰ কৰিলে আমি কিছুমান বস্তু কিমান চাফা হৈ আছে নাই চাই লওঁ যদি বেছি লেতেৰা নহয় আমি নোধোৱেই